সৰুৰ পৰা যেতিয়া ছয়মাহিলী পৰীক্ষা শেষ হয় তেতিয়াও কিছুমানে সাধু কথাৰ কিতাপ পঢ়িছিলোঁ বা বছৰেকীয়া পৰীক্ষা যেতিয়া শেষ হয় তেতিয়া আমি আমাৰ ওচৰতে গাঁৱৰে এটা পুথিভঁৰাল আছিলে সোণপুৰীয়া জীৱনজ্য়োতি সংঘ পুথিভঁৰাল বুলি এটা পুথিভঁৰাল আছিলে তাতেই গৈ যিমান সাধুকথাৰ কিতাপ আছে প্ৰায় গোটেইখিনি পঢ়িছিলো বুলি ক'ব পাৰি আৰু মহৎলোকৰ জীৱনী এনেকুৱা ধৰণৰ কিতাপ পঢ়িছিলোঁ পঞ্চ শ্বহীদ কিতাপ পঢ়িছিলোঁ মহৎলোকৰ বাণী বুলিও এখন কিতাপ আছিল বহুতো মহৎলোকৰ বাণী তাতে লিপিবদ্ধ আছিলে সেইবিলাক পঢ়িছিলোঁ তাৰ পিছত যেতিয়া যেতিয়া ডাঙৰ হৈ আহিলো কলেজত পঢ়িলো তাৰ পিছত তেতিয়া উপন্য়াস পঢ়িবলৈ ল'লোঁ বিভিন্ন ধৰণৰ চিৰীজ পঢ়িছোঁ এতিয়াও এই যোৱা এই সময় সেই সময় ৰীতা চৌধুৰীৰ খুব ভাল লগা কিতাপ তাৰ উপৰি মই অবিৰত যাত্ৰা বিভ্ৰান্ত বাস্তৱ কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা তাৰ উপৰি অন্তৰীপ দেউতা মল্লিকা দাস মানুহ বিচাৰি এনে নানা ধৰণৰ কিতাপ মই পঢ়িছোঁ মই উপন্য়াস পঢ়ি বহুত ভালপাওঁ তাৰ উপৰি নানা ধৰণৰ কিতাপ যেনেকুৱা ভ্ৰমণমূলক কিছুমান কিতাপ আছে সেইবিলাক পঢ়ি মই বহুত ভালপাওঁ কাৰণ মই থাকি য'তে থাকি পঢ়ো তাতে মই নিজেই গৈ আছো তেনেকুৱা যেন অনুভৱ হয় খুব ভাল লাগে এনেকুৱা কিতাপ পঢ়ি আৰু কিছুমান মানুহৰ জীৱনী যিবিলাকৰ মানুহৰ জীৱনী পঢ়ি মনত বহু ধৰণৰ সাঁজ ৰৈ যায় বা নিজৰ জীৱনটোৱে কিছুমান বেলেগ দিশলৈ লৈ যাবলৈ ইচ্ছা যায় তেওঁলোকৰ যেনেকুৱা কাম কৰি গৈছে এনেকুৱা কাম কৰিবলৈ নিজৰ মনতে স্পৃহা জাগি উঠে এনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভালপাওঁ তাৰ এতিয়া মই যিহেতু মই কিছুমান নাম প্ৰসংগ এতিয়া কৰোঁ জড়িত হৈ আছো সেইবিলাকত গতিকে মই গানৰ কিতাপ বা বিয়া বিয়া বিয়ানামৰ কিতাপ দিহানামৰ কিতাপ এইবিলাকো মই ঠায়ে ঠায়ে অনুষ্ঠিত হোৱা বুক ফেয়াৰলৈ যাওঁ য'ত গৈ তাতে মই যিখিনি পাৰোঁ মই সেইখিনি কিতাপ মই আনিবলৈ চেষ্টা কৰোঁ বা এতিয়া সেই এনেকৈ কিতাপবিলাক মই গোটাইছোঁ কিছুমান আৰু মানে ঘৰতে লাইব্ৰেৰী বনাবলৈ চেষ্টা কৰিছোঁ আৰু মই এনেকৈ কিতাপ মই অধ্য়য়ন কৰি আছো